মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক বৰ্তমান মানে কি হয় আমাৰ যি যি য'ত মানে পেঞ্চন পাওঁ সেই পেঞ্চনবিলাক মানে খৰচ কৰোঁতে যেনি তেনি আদায় হৈ যায় সেইকাৰণে মই ভাবিছোঁ যে এটা সঞ্চয় আঁচনি এটা লওঁ আপোনালোকে এন পি এছৰ যোগেদি এইটো এটা ভাল ব্যৱস্থা এটা আছে বুলি জানিব পাৰিছোঁ গতিকে আপোনালোকে মোক এটা তেনেকুৱা ব্যৱস্থা দিয় দিয়কচোন মোৰ আধাৰ নাম্বাৰ আৰু পান কাৰ্ড এইখিনি মই আপোনালোকৰ ইয়াত জমা দিছোঁ আপুনি মোক এন এন পি এছৰ এটা সঞ্চয়ৰ ব্যৱস্থা এটা আপোনালোকৰ যোগেদি কৰি দিয়ক